আমাৰ গাঁৱৰ পৰা বহুত ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ফুটবল খেলি ক্ৰিকেট খেলি খেলি খেলি প্ৰেক্টিচ কৰি কৰি আঞ্চলিক আঞ্চলিক ভিত্তিত যায় তাৰপাছত তেনেকৈ লাহে লাহে তেওঁলোকে খেলি খেলি ভাল মানুহৰ চকুত যেতিয়া পৰে তেতিয়া বহুতে খেলিবলৈ তেওঁলোকক লৈ যায় বা ইনভাইট কৰে ইনভাইট কৰা পাছত তেওঁলোকে যেতিয়া যায় তেওঁলোকে আঞ্চলিক ভিত্তিত যায় তাৰপাছত ষ্টেট লেভেলত যায় তাৰপাছত তেনেকৈ নেশ্যেনেলত যায় তেনেকৈ বহুত খেলুৱৈ আমাৰ গাঁৱৰ পৰা গৈছে বৰ্তমানলৈকে বহুতেই গৈছে আৰু আমাৰ গাঁৱৰপৰা বেলেগ গাঁৱৰপৰা গৈছে আকৌ তেওঁলোকে খেলি খেলি ইপিনে নিজৰ দেশৰ হৈ বা নিজৰ গাঁৱৰ পৰা খেলে তেওঁলোকে খেলি খেলি তেনেকৈ বহুতখিনিয়ে আগবাঢ়িছে আৰু তেওঁলোকে ফুটবল খেলিছিল সৰুৰ পৰাই ভলীবল খেলিছিল ক্ৰিকেট খেলিছিল তেওঁলোকৰ আগ্ৰহ আছিল সেইবাবে তেওঁলোকে আগলৈ যাব পাৰিছে